আজি অসমত এই জাপি জাপিৰ ব্যৱহাৰটো কমি গৈছে যি কাৰণে যি কাৰণে ছাটি বা ট্ৰেক্টৰত ট্ৰেক্টৰত মানে হাল বাবলৈ লৈছে কিছুৱে ছাটি ব্যৱহাৰ কৰিছে কিন্তু তেওবোলো ঠায়ে ঠায়ে জাপি ব্যৱহাৰ এতিয়াও হৈ আছে জাপি আমাৰ আমাৰ গাঁৱত নিজে মানুহবিলাকে ঘৰতে বনায় ঢাৰি ঘৰতে বাঁহ কাটি ঘৰতে ঢাৰি ঢাৰি হেৰি কৰে ব্যৱহাৰ কৰে তাত ধান চান ধান শুকুৱায়

জাপি আমাৰ হালত বা বৰষুণত যোৱা হাল বাওঁতে হেৰি কৰা এই জাপি বা বিহুত আমি নাচিবলৈ হেৰি কৰিবৰ কাৰণে যিবোৰ জাপি অসমত বনায় সেইবোৰ এতিয়াও চলি আছে বিশেষকৈ মানে আজি আজি বিহু সংক্ৰান্তিত বা অন্য নাচ এৰিয়াত এই নাচৰ হেৰিটো এই জাপি বিশেষকৈ বিশেষ ধৰণে মানুহে ব্যৱহাৰ কৰিবলৈ লৈছে কাপোৰ নেলাগে